অ' বাইদেউ আপুনি কি খাই আকৌ নিৰামিষ ভাত খাই নেকি বা কি খাই আপুনিহে জানিব আৰু বজাৰ কেইটামান কৰিব আছিলে আজি আলু দালি মিঠাতেল আছিল আৰু সেইকেইটা ক'লোৱেই আপুনি কি আনে বাৰু আহোঁতে লৈ আহিব এতিয়া মোকে মই কিনি লৈ আহিম বজাৰৰ পৰা অ' হয় হয় অ' দোকানখনৰ পৰা মই বজাৰ কৰি লৈ আহিম হয় হয় হয় ঠিক আছে হ'ব হয় হয় হয় হ'ব বাইদেউ মই বাৰু মই লিষ্টখন বনাই আপোনাক মই হোৱাটছএপতে দি দিম দিয়ক বাৰু বিস্কুতো কেইখনমান আনিব পুৰিকে চাহৰ লগত

আৰু লগতে শুনকচোন কণীও লৈ আহিব কণী এটা হেৰি লৈ আহিব সন্ধিয়া লাগিব ঠিক আছে বাৰু দিয়ক অ' হয় হয়

হ'ব দিয়ক হ'ব দিয়ক অ' হয় হয় হয় হয় নিশ্চয় মই কৰিম দিয়ক আপুনি আহিব অ' হ'ব দিয়ক হ'ব হয় হয় অ' ঠিক আছে হ'ব দিয়ক